গগন বৰতামুলী পৱন বৰা দুলুমণি শইকীয়া মীনা গগৈ অঞ্জুমণি মহন্ত মীনাক্ষী শইকীয়া প্ৰতিভা গগৈ মাইনা বেগম হিৰো কলিতা ৰাখিত দাছা ৰীতা কলিতা ৰুমী কাকতি গীতাশ্ৰী বৰতামুলী কৰবী শইকীয়া বিনিতা শইকীয়া পলী বৰুৱা অৰুণ ভৰালী গাঙা মোৰা অনিতা বাউৰী পিংকু গগৈ সোণেশ্বৰ বৰা ভৱানী গগৈ মিনতী বৰা মাইনা মহন্ত সুস্মিতা কলিতা হিৰণ ভট্টাচাৰ্য